শিক্ষাৰ কোনো সীমা নাই মানুহে আজীৱন শিক্ষা গ্ৰহণ কৰিলে মৃত্য়ু সময়লৈকে মানুহে শিক্ষা পাই শিক্ষা গ্ৰহণ কৰিব লাগে কাৰণ মৃত্য়ুটো এটা মানুহে নতুনকৈ শিকিবলগীয়া বস্তু মৃত্য়ুৰ বিষয়ে মানুহে আগতে নাজানে গতিকে শিক্ষাৰ কোনো সময়সীমা নাথাকে নিদিৰ্ষ্ট সীমা নাই তথাপি আমাৰ বৰ্তমান সময়ত শিক্ষা ব্য়ৱস্থাতোৰ বিষয়ে ক'বলৈ গ'লে মোৰ দাদা ভাইটিৰ পুত্ৰই শিক্ষা গ্ৰহণ কৰাটো বিচাৰিম মই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কোনো এখন ডিগ্ৰী বা ডিপ্লমা লৈ কাৰিকৰী বিভাগত বিশেষভাৱে কাৰণ কাৰিকৰী বিভাগত ডিপ্লমা বা ডিগ্ৰী এখন নাথাকিলে বৰ্তমান সমাজ ব্য়ৱস্থাত বৰ্তমান সময়ত সংস্থাপিত হোৱাতো অতিকৈ টান হৈ পৰিছে মইও দেখি আহিছোঁ কাৰণ আগৰ অতীতৰ যি শিক্ষা ব্য়ৱস্থা আছিল সেই শিক্ষা ব্য়ৱস্থাৰ জৰিয়তে যদি আমি ডিগ্ৰী বা ডিপ্লমা এখন ল'বলৈ যাওঁ বা উচ্চ শিক্ষাও গ্ৰহণ কৰি নলওঁ কিয় আমি তাৰপৰা সংস্থাপিত হ'ব নোৱাৰি কিন্তু ইয়াৰ পৰিৱৰ্তে যদি এখ এখন টেকনিক কাৰিকৰী ডিপ্ল'মা এখনো থাকে তাৰদ্বাৰা বিভিন্ন উদ্য়োগিক প্ৰতিষ্ঠান বা চৰকাৰী বিভিন্ন কামত চৰকাৰী বিভিন্ন ক্ষেত্ৰতো আমি সংস্থাপিত হ'ব পাৰোঁ আৰু নহ'লেও নিজৰ বেলেগৰ অনু বেলেগৰ বিভিন্ন অনুষ্ঠানত সংস্থাপিত নহ'লেও নিজে ব্য়ক্তিগতভাৱে বিভিন্ন ধৰণৰ কাম কৰি পেলাই মটৰ গেৰেজেই হওক কাৰেণ্ট ইলেক্টিচিটী কামবোৰেই হওক বিজুলী বাতি কামবোৰেই হওক বা বিভিন্ন ধৰণৰ কামবোৰ কৰিবলৈ আমি আগবাঢ়িব পাৰোঁ তাৰকাৰণে আমাক চৰকাৰেও অনুমতি দিব তেতিয়াহে দিব যদি আমাৰ ওচৰত এখন কাৰিকৰী শিক্ষাৰ ডিপ্লমা বা ডিগ্ৰী থাকিব সেয়েহে মই বিচাৰোঁ আৰু ডিগ্ৰী থকাটো বিশেষভাৱে প্ৰয়োজন গতিকে মই ক'ব বিচাৰিম যে মোৰ দাদা ভাইটি পুত্ৰই অতি কমেও দ্বাদশ উত্তীৰ্ণ হৈ কাৰিকৰী বিভাগৰ একোখন একোখন ডিগ্ৰী বা ডিপ্লমা লৈ ল'ব লাগিব বা ল'ব তাৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনত সংস্থাপিত হৈ আগুৱাই যাব পাৰিব